হেল্ল' ডেলিকেছি হয়নে বাৰু হয় মই এই নামবাঘমৰাৰ পৰা ফোন কৰিছিলোঁ হয় মই মানে বিশেষ কাম এটাৰ কাৰণে তেজপুৰলৈ আহিব লগীয়া হ'ল মই আপোনালোকৰ তাত পিজা এটা অৰ্ডাৰ কৰিছিলোঁ হয় অৰ্ডাৰটো মানে বস্তুটো গৰম হৈ থাকিব পৰাকৈ মোক পেকিং এটা দি পঠিয়াব মোৰ তেজপুৰৰ পৰা উভতি যোৱাত মানে অলপ পলম হ'ব হয় হয় বহুত সময় মানে গৰম হোৱাকৈ বস্তুটো যাতে ৰাখিব পাৰে ঘৰৰ মানুহে আপুনি সেই আগৰ নম্বৰটোতেই অৰ্ডাৰটো পঠিয়াই দিব হয় মই গৈ পাই খোৱালৈকে যাতে বস্তুটো গৰম হৈ থাকে তেনেকুৱা ব্যৱস্থা এটা কৰি পঠালে মই ভাল পাম কাৰণ আমি আপোনালোকৰ তাৰ পৰাই অৰ্ডাৰটো কৰোঁ হয় হ'ব দিয়ক